অঁ এই ঘৰতে আছোঁ চাহ তাহ খালোঁ কাম বনকেইটাও কৰি পেলাই চাহকণ খাই উঠিছোঁহে এতিয়া

পূজাৰ বিয়া নেকি অঁ অঁ এতিয়ালৈকে দেখোন মাত মতাই নাই মাতিবহে নেকি মাতি আহি আছে নেকি অঁ অঁ অঁ আহিব চিনি পাওঁ নহয় অঁ ল'ৰাটো ক'ৰ

বাহিৰত বেলেগেও মাতিব পাৰে অঁ অঁ অঁ যাম বিয়ালৈ মাতিলে ন অঁ মা মাতিব অঁ অঁ

ওচৰতে ন অঁ অঁ অঁ চাম অঁ ধুনীয়া ল'ৰাটো কেনেকুৱা বা দেখিবলৈ ল'ৰাটোও ধুনীয়া মিলিছে অঁ

প্ৰেক্টিচ কৰিবলৈ অঁ অঁ যাম ময়ো যাম অঁ তুমি ফোন এটা কৰিবা যোৱা সময়ত ময়ো ওলাই আহিম অঁ অঁ অঁ যাম অঁ অঁ অঁ অঁ